মোৰ প্ৰিয় লেখক হৈছে অনুৰাধা শৰ্মা পূজাৰী তেওঁৰ বিভিন্ন ধৰণৰ কিতাপ মই পঢ়িছোঁ তেওঁৰ বহুত স্মৃতি মানে বহুত ভাল ধৰণৰ বুজি পোৱা সহজ সৰলভাৱে লিখে আৰু অনুৰাধা পূজাৰীৰ কেইখনমান গ্ৰন্থ হৈছে

বাছ ড্ৰাইভাৰ অসীমত হেৰাল যাৰ ইত্যাদি আৰু আৰু হৈছে ইন্দ্ৰাণী শৰ্মা ইন্দ্ৰাণী শৰ্মা মোৰ প্ৰিয় এই যে কাৰণ তেওঁৰ এখন উপন্যাস যোনখন বহুত ফেমাছ হৈছে যোনখন বহুত মানুহে পঢ়িছে ভাল পাইছে সেইখন হৈছে অৰ্ণৱ আস্থা আৰু জে ই চি অৰ্ণৱ আস্থা আৰু জে ই চি যোনটো নেকি যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ যোনটো এখন পবিত্ৰ প্ৰেমৰ বিষয়ে লিখিছে সহজ সৰলভাৱে সেয়া অতি এক গুৰুত্বপূৰ্ণ সেইখন সঁচাকৈয়ে বৰ মোহিত মন মোহিত কৰা এখন উপন্যাস সেইখন বহুত মই বহুতবাৰ পঢ়িলোঁ মই ক'বলৈ গ'লে সেইখন মই দহবাৰতকৈ অধিক পঢ়িলোঁ বহুত ভাল লাগে মানে তাৰ যোনবিলাক কেৰেক্টাৰসমূহ কেৰেক্টাৰসমূহ বহুত ভাল লাগিছে তাৰ নামসমূহ তাৰ পৰিস্থিতিসমূহ তাৰ বিষয়বস্তুসমূহ তাৰ জ্ঞানসমূহ তাৰ ভাষাসমূহ সকলোবোৰ বহুত ধুনীয়া বহুত ভাল লগা বিভিন্ন ধৰণৰ ঠাইৰ বিষয়ে বৰ্ণনা কেনেকৈ ভাল পোৱাটো যে এটি মধুৰ মধুৰ স্পৰ্শ ইত্যাদি হয়তো এই দুয়োজন সাহিত্যিক বা বহুত মোৰ বাবে বহুত প্ৰিয় এই লেখক দুজন মোৰ বহুত প্ৰিয় আৰু তেওঁলোকৰ আৰু কিতাপ যাতে ওলাৱক আমি পঢ়িবলৈ পাওঁ তাৰে কামনা থাকিল